অ হেৰি এ নানি ভালনে হয় হয় হয় অ এই মাধু মা মাধুৰীমা নানি হয় নহয় অ অ বাকী ভালনে অ অ ভালেই আছোঁ ভালেই আছোঁ চাহ তাহ খোৱা হ'লনে

এই কালিলৈ আমি মানে সপৰীয়ালে ফুৰিবলৈ যাম তেজপুৰলৈ আমাৰ মানে এওঁৱে ময়েই যাম হেৰি মিচেছে ময়ে অ তাকে আমাৰ এই সৰু ল'ৰা ছোৱালী দুটি আছে নহয় অ তাকে ইহঁতি মানে থাকিবলৈ কালিলৈ হেৰি লগ নাই মানে তাৰপিছতে এই অ তুমিতো আহি আমাৰ তাত কেতিয়াবা ইহঁতক চোৱা চিতা কৰিছাই আৰু

কেলৈ অ এই নহয় আকৌ আমি কালিলৈ মানে যাম বুলি বিশেষ এটা কাৰণত আমি ঠিক কৰিলোঁৱেই আকৌ এতিয়া কথাটো হৈছে কি আৰু এতিয়া আমাৰ তেনেকৈ ওচৰতো তেনেকৈ বিশ্বাসী বা তেনেকৈ থৈ যাব পৰা নাই আৰু এইবোৰ মানে ওচ অ এই গৰু ছাগলীকেইটা কিবা এটা ব্যৱস্থা কৰি অলপ ঘাঁহ চাহ কিবা আগতীয়াকৈ অলপ হেৰি কৰি দিলে খেৰ চেৰ এ অলপ নাই নেকি ওচৰত পাব পৰাকৈ গৰুলে অ অ তেতিয়া অলপ ব্যৱস্থাটো তেতিয়া কৰিলে ভাল হয় তাৰমানে এতিয়া থৈ যাবলৈও তেনেকৈ হেৰি নাই এইবোৰ অলপ ওচৰতে হেৰি ছেৰিও আছে আমাৰ এই সন্মুখতে মানুহ এঘৰৰ পুখুৰী এটাও আছে এইবোৰ আকৌ সৰু ল'ৰা ছোৱালী ইহঁতি হেৰি হ'ব তাকে গতিকে যেনে তেনে মানে এপাক আহিলে ভাল মানে তুমি আহিবাচোন অলপ সহায় কৰি দিবা হা আৰু বাকী হয় অ কালিলৈ ঠিক আছে মোক ৰাতিপুৱা ব্যৱস্থাটো কৰি কিন্তু আহিব লাগিবই মানে নাহিলেতো মোৰ দিগদাৰ হ'ব তাৰমানে

অ অ তেতিয়া আমিতো প্ৰায় কি কয় চাৰে আঠত যাম মানে আমাৰ অ অ তেতিয়া ঠিক সাতমান বজাত পালে সুবিধা হ'ব আহি পালে তুমি চাহ তাহ একাপ খাই ল'লা আৰু ঘৰত ভাত পানী নাখালেও আমাৰ তাতে ভাত পানী খাই ল'বা অ দুইটা আমি ইয়াতে খোৱা খোৱা বোৱা কৰিবা আৰু আমি য'তদূৰ সম্ভৱ পা পা পাঁচ বজাত আমি পাই যাম অ ঠিক আছে অলপ চেষ্টা কৰিম আৰু মই তেতিয়া ঘৰৰ পৰা মানে গাড়ীৰে থোৱাটোৰ ব্যৱস্থা কৰি দিম যোৱাটো চিন্তা কৰিব নালাগে অ মই সেইকণ সন্ধিয়া যদিও হৈ যায় মই মানে ঘৰত এওঁ থাকিব এওঁকো পঠাই দিম ড্ৰাইভাৰজন দি পেলাই পঠাই দিম গতিকে এ অসুবিধা নহয় গতিকে মই মানে একদম জৰুল আশা কৰিছোঁ দেই অ ঠিক আছে ঠিক আছে অ বহুত ভাল পালোঁ দেই আহিলে ভাল লাগিব অ ঠিক